আমাৰ পাকঘৰত থকা বিদ্যুতৰে চলা সামগ্ৰী যেনে মিক্সাৰ গ্ৰাইণ্ডাৰ গেছ চিলিণ্ডাৰ অ'ভেন ইত্যাদি আগৰ দিনত এই সামগ্ৰী নথকাৰ বাবে বহুতো অসুবিধাৰ সন্মুখীন হৈছিলোঁ যেনে আগৰ দিনত খৰিৰে জুইত ভাত সিজোৱা হৈছিল খৰি কাটিবলৈ বহুতো দূৰৰ জংঘলৰ পৰা আমি খৰি আনিবলগীয়া হৈছিল আমাৰ ককা আইতাসকলে খৰিতে নিজৰ খাদ্য সিজাই বা বনাই জীৱন নিৰ্বাহ কৰিছিল এই বাবে তেওঁলোকৰ বহুতো অসুবিধা হৈছিল কিন্তু আজিকালি ভাত বনাবৰ বাবে ৰাইচ কুকাৰ থকাৰ বাবে বহুতো সুবিধা হয় বা সময় সঞ্চয় হয় গেছ চিলিণ্ডাৰৰ বাবে জুই কোনো প্ৰয়োজন নাথাকে গেছতে কম সময়তে ভাত বা বিভিন্ন শাক পাচলি চব্জি বনাবলৈ সুবিধা হয় ৰেফ্ৰিজৰেটাৰত বহুতো খাদ্য বহু দিনলৈ সঞ্চয় বা স্বাস্থ্যকৰভাৱে থ'ব পাৰি ইত্যাদি এই সামগ্ৰীৰ বাবে আজিকালি দৈনিক জীৱনত বহুতো সুবিধা হয়